অ' কি কৰিছ' অ' অ' ভালনে অ' ভাল ভাল হেৰি এ কি কয় হেৰি এটা ওলাইছে নহয় অ' স্কলাৰশ্বিপ এটা ওলাইছে নহয় গম পাৱ নাই

মই এই আজি শুনিলো কথাটো ক স্কলাৰশ্বিপ এটা ওলাইছে বুলি সেই তই কেতিয়া যাবি কৰিবলৈ কাইলৈ অ' ক'ত কৰিবি বাৰু অ' অ' হেৰি কৰিবি মইও যাম তেতিয়া মোকো তই কেতিয়া যাৱ মোক কথাটো ক'বি আকৌ

অ' অ' দুইজনী একেলগতে যাম নহ'লে আকৌ মই অকলে যাবলৈ বৰ বেয়া পাওঁ অ' অ' অ' অ' ভাল হ'ব মইও অকলে অ' হ'ব তেতিয়াহ'লে ৰাখ অ' অ' হ'ব অ'